হেল্ল' হয় কওকচোন মেঘালয়ৰ কাৰণে টিকট বুকিং কৰিছিলে ন' আমাৰ গাড়ীখন কাইলৈ সন্ধিয়া সাতটা বজাত ওলাব

মৰাণ মই সাতটা বজাৰ আধা ঘণ্টা আগত মই মৰাণ পাই যামগৈ আপুনি মৰাণতে উঠিব ন' হয় কওকচোন

মেঘালয় আজি এতিয়া সাতটা বজাত গ'লে প্ৰথম প্ৰথম গুৱাহাটী গৈ কাইলৈ ৰাতিপুৱা সাতটা বজাৰ ভিতৰত পাই যামগৈ তাৰপিছত আপোনাৰ দিনৰ বাৰটা এটা বজাৰ ভিতৰত আপুনি মেঘালয় পাই যাবগৈ চিটৰ প্ৰাইচটো ইনেই পোন্ধৰশ টকা আছিলে পাৰ পাৰ্চন অ হয় হয় ঠিক আছে আকৌ কিবা প্ৰয়োজন হ'লে নিশ্চয় ফোন কৰিব

ৱেলকাম